অঁ কওক অঁ হয় কওকচোন হয় হয় কওকচোন অঁ অঁ কি নাম ক'লে আপোনাৰ অঁ ক'ৰপৰা দিছিলে অৰ্ডাৰটো অঁ মইতো ইয়াৰপৰা উলিয়াই দিলোঁ মানে ডেলিভাৰী ল'ৰাটোক সি ওলাই গৈছে এতিয়া অঁ অলপ দেৰি হ'ব নেকি মানে আমাৰ আৰু বেলেগ কাষ্টমাৰ আছিলে যে তেওঁলোকৰ ফালে গৈছে এনেকৈ তাৰপিছত এইবিলাক চব ঘূৰি পিনে মানে আপোনালোকৰ এইফালে যাব চাগে অঁ হয় হয়

আপুনি অলপ সময় ৰৈ আপুনি অলপ সময় ৰখক আপোনাৰ পাঁচটামান বজাত পাই যাব আপুনি অঁ হয় হয় মনত আছে অঁ মনত আছে অঁ অঁ হয় হয় হয় তাকেই মই অঁ তাকে মই উলিয়াই দিলোঁ আমাৰ ফেক্টৰিৰপৰা অঁ মানে ডেলিভাৰী ল'ৰাজনে লৈ গৈছে এতিয়া অলপ সময় ৰখক আপুনি পাই যাব মানে গোটেই মৰাণ অঞ্চলটো ঘূৰিছে সেইকাৰে অলপ দেৰি লাগিছে চাগে

অঁ হয় হয় অঁ হয় হয় অঁ হয় তাকেই অঁ গৈছে ল'ৰাজন আপোনাক দিবগৈ বাৰু

ঠিক আছে তেন্তে আপোনাক পানী পালে মানে আপুনি জনাব অঁ অঁ পানীখিনি মানে ল'ৰাজন অঁ মই ফোন কৰিছোঁ ল'ৰাজনলৈ যদি যদি মানে ফ্ৰী আছে সি সোনকালে সি দি থৈ যাব অঁ হয় হয় বুজিছোঁ বুজিছোঁ বিয়াঘৰ যিহেতু সোনকালে অলপ টোপনি ধৰিব চাগে অঁ অঁ বুজিছোঁ বুজছো আমাৰো যিহেতু বিয়া বাৰু হৈয়ে থাকে ওচৰে পাঁজৰে অঁ চিন্তা কৰিব নালাগে আঠ বজামানত পাই যাব লাগে আপোনালোকে মানে ল'ৰাজনৰ অলপ অসুবিধাও হয় মানে সি পঢ়ি থকা ল'ৰা যে যোনজন ডেলিভাৰী দিব গৈছে অঁ কলেজৰপৰা আহিহে গৈছে মানে সি এতিয়া ওলাই তাকে আৰু বেলেগ অৰ্ডাৰো আছিলে যে সেইকাৰণে অলপ দেৰি লাগিছে চাগে ঠিক আছে তেন্তে অঁ অঁ মই চেষ্টা কৰি চাম আৰু অঁ মই জনাই দিছোঁ ৰ'ব আপুনি পালে মানে জনাব অঁ অঁ তাকেহে অঁ অঁ বুজিছোঁ বুজিছোঁ টাউনীয়া অঞ্চল চাগে আপোনালোকৰ অঁ অঁ বুজিছোঁ বুজিছোঁ অঁ অঁ চিন্তা কৰিব নালাগে আপুনি সোনকালে পাই যাব বাৰু মই ফোন কৰি জনাই দিছোঁ তাক

অঁ ধন্যবাদ অঁ ঠিক আছে ঠিক আছে অঁ অঁ অঁ ঠিক আছে ৰাখিছোঁ